অসমত শিক্ষা ব্যৱস্থা উন্নত কৰাৰ কাৰণে বৰ্তমান সময়ত বহু ধৰণৰ পদক্ষেপ লোৱা দেখা গৈছে আৰু কিছুমান কাৰ্যসূচীও গ্ৰহণ কৰা দেখা গৈছে উদাহৰণস্বৰূপে মই ক'বলৈ বিছাৰিম গুণোৎসৱৰ কথাটো যেতিয়াপৰা গুণোৎসৱ আৰম্ভ হ'ল তেতিয়াৰপৰা তেতিয়াৰপৰা আমি দেখিবলৈ পালো যে শিক্ষানুষ্ঠানবিলাকৰ মানদণ্ড আৰু অলপ উন্নত হৈছে কাৰণ প্ৰত্যেকেই বিচাৰে এ প্লাচ পাবলৈ কাৰণ এ প্লাচ পোৱা মানে স্কুলখনৰ মাননণ্ড আৰু অলপ গুণগত মানদণ্ড যি সেয়া আৰু অলপ উঠি যোৱা সেইকাৰণে আজিকালি সময়ে সময়ে এক্সটাৰ্নেল ইভালুৱেচন ইণ্টাৰনেল ইভালুৱেচন যি বৰ্হিমূল্যায়ন অন্তৰ্মূল্যায়ন সেইবোৰো কৰা হয় কাৰণ সময়ে সময়ে যেতিয়া শ্ৰেণীকক্ষত শিক্ষকে পাঠদান কৰে পাঠদানৰ শেষত পাঠতোৰ শেষ কৰাৰ পিছতে আমি তেওঁলোকক মূল্যায়ন কৰা হয় তাৰ উপৰিও ছমহীয়া পৰীক্ষা বা ইউনিট টেষ্ট বছৰেকীয়া এইবোৰটো থাকেই আৰু সেইখিনিৰ উপৰিও ল'ৰা ছোৱালীক আজিকালি ডেমনষ্টেচন ক্লাচ তাৰপিছত যিকোনো প্ৰজেক্টৰ ওপৰত তেওঁলোকক দিয়া হয় প্ৰজেক্ট বনাবৰ কাৰণে দিয়া হয় এইবিলাকৰ কাৰণে ল'ৰা ছোৱালীৰ যি বৌদ্ধিক ক্ষমতা বা সৃ সৃজনশীল তেওঁলোকৰ প্ৰতিভাবোৰ সেইবিলাক বিকাশ হ'বলৈ সুবিধা পাইছে আৰু বিভিন্ন ধৰণৰ আমি দেখা পাওঁ আমি কিছুমান সময়ত বিভিন্ন ধৰণৰ ঠাইবিলাকত যিবোৰ হিষ্টৰিকেল প্লেছ হয় সেইবিলাকত তেওঁলোকক চাৰ্ভে কৰিব কাৰণে নিয়া হয় তেতিয়া তেওঁলোকে সেই ঠাইখনৰ বিষয়ে বিভিন্ন ধৰণৰ তথ্য লাভ কৰিব পাৰে আৰু নিজে গৈ যেতিয়া ঠাইখন ভ্ৰমণ কৰিব তেতিয়া তাৰপৰা বহুখিনি কথাও জানিবলৈ সক্ষম হয় ইয়াৰ উপৰিও যিবোৰ কেতিয়াবা আমাৰ মাজে মাজে দেখা যায় যে ছাইন্স প্ৰজেক্ট ছাইন্স প্ৰজেক্ট কিছুমান দিয়া হয় তাত তেওঁলোকে নিজৰ প্ৰতিভাখিনি দেখুৱাব পাৰে যাৰ যি কোৱালিটী থাকে যি সৃজনশীল প্ৰতিভা থাকে তাত তেওঁলোকে সেইখিনি দেখাব পাৰে আৰু তাৰ উপৰিও বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাত স্মাৰ্ট ক্লাছটো এটা বাধ্যতামূলক বিষয় হিচাপে দিয়া হৈছে বিশেষকৈ ছাইন্স আৰু মেথচ যিবিলাক আছে ছাইন্স ছাব্জেক্টত বিশেষকৈ কি কৰা হয় আৰু ইংলিছতো দিয়া হয় যিবোৰ স্মাৰ্ট ক্লাছ স্মাৰ্ট ক্লাছ তেওঁলোকক দিয়া হয় তাত বিভিন্ন ধৰণৰ এক্সপাৰ্টৰদ্বাৰা তাত সেই ক্লাছ লোৱা হয় আৰু সেই ক্লাছবোৰ ল'ৰা ছোৱালীক ভিডিঅ'ৰ জৰিয়তে অডিঅ' ভিডিঅ' তেওঁলোকে পাবলৈ সক্ষম হয় তাৰপৰাও তেওঁলোকে বহুতখিনি কথাই শিকিব পাৰে সেইকাৰণে ক'ব পাৰি যে বৰ্তমান শিক্ষা ব্যৱস্থা আমাৰ অসমৰ যি শিক্ষা ব্যৱস্থা বহু পৰিমাণে উন্নত হোৱা দেখা গৈছে